এই খেতি মজা

এইবাৰ পূৰা এইবাৰ পূৰা ছিষ্টেমত কৰিলোতো এই বিঘাত পৰিছে পোন্ধৰ ষোল্ল কুইণ্টল

সাৰ একদম এইবাৰ অৰ্গেনিক ব্যৱহাৰ কৰিছোঁ

ৰাসায়নিকটো কমাই দিছে অঁ এইবাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত মানুহে পইচা কেইটামান পাব ধানৰ

জানো মাৰিবলৈ আছে নহয় অলপ কিমান বিঘাত পৰিছে চৈধ্য পোন্ধৰ এনেকৈ কিমান পালি

মই নত নতুন ধানৰ আনিব লাগিব এটা বিঘাত বোলে পঁচিছ চাব্বিছ কুইণ্টেল ওলাই বোলে নগাঁও ফালে আছে বিছ

কঠীয়াতলিখন মেইন কঠীয়াতলিখন প্ৰথম বনাই ল'ব লাগিব অঁ তলিবোৰ অলপ গণ্ডগোল আছে কঠীয়াতলিবোৰ বেছিকৈ দিব লাগে কঠীয়াটো টানোতে ফচকৈ আহিব লাগে গোবৰত কেঁচু সাৰটো দিব লাগিব অলপ চুপাৰ মাৰি দিব লাগে গোবৰটো দিলে চুপাৰ টুবাৰ দৰকাৰ নায় হেৰি